শংকৰদেৱে কৈ গৈছে আমাক এক দেৱ এক সেৱ এক বিনে নাই কেৱ শংকৰদেৱে আমাক একেডাল ৰচীয়ে বান্ধি সকলো জাতি জনজাতিক একত্ৰিত কৰি থৈ গৈছে আৰু সেই শংকৰদেৱৰ বাণীৰ মতে আমি গাঁৱৰ জ্ঞাতিয়ে এক এটা ধৰ্ম লৈ তেওঁলোকৰ আৰ্হিৰ মতে আমি গাঁঁৱৰ প্ৰতিটো ধৰ্ম পালন কৰোঁ উৎসৱ বিহু আমি বহাগৰ বিহু পালন কৰোঁ বহাগৰ বিহুত ৰাতিপুৱা শুই উঠি মা হালধিৰে গৰুক গা গৰুক নোৱাওঁ ধোৱাওঁ নোৱা ধোৱাৰ পাছত গৰুক পথাৰত নৈ লৈ নি নৈত আমি গা ধোৱাওঁ গা ধোৱাই আহি কণী যুঁজা খেল খেলোঁ কাণই যুঁজাৰ খেল খেলি গা পা ধুই নামঘৰ বয়স্থসকলে নামঘৰলৈ যায় নাম ঘৰত তেওঁলোকে নাম প্ৰসংগ কৰে প্ৰসংগ কৰি ঘূৰি অহাৰ পাছত আকৌ পাছবেলা ঘৰৰ গৃহিণীসকলে গোহালিত চোতালত গৰু কাৰণে জাকঁ দিয়ে ধোঁৱা বলাই জাক দিয়ে জাক দিয়াৰ পাছত গৰু আহি গৰু গোহালিত গৰু বন্ধা হয় বন্ধাৰ পাছত আকৌ গৰুক পিঠা পনা খোওৱা হয় সন্মান সহতে চাকি বন্তি জ্বলাই আমি পিঠা পনা খোৱাওঁ পিঠা পনা খোৱাৰ পিছত গধূলি হয় আৰু গধূলি নামঘৰলৈ সকলো ৰাইজ একত্ৰিত হৈ হুঁচৰি আৰম্ভ কৰে হুঁচৰি আৰম্ভ কৰাৰ পাছত আমি সেই তেনেকৈ প্ৰথম দিনা সমাপ্ত কৰোঁ দ্বিতীয় দিনা আমি মানুহ বিহু হয় মানুহ বিহু দিনা সকলো সকলোৱে বয়সস্থক সেৱা সৎকাৰ কৰোঁ সেৱা সৎকাৰ কৰাৰ পাছত জা জলপান খাই আমি নামঘৰলৈ ওলাই যায় হুঁচৰিৰ কাৰণে দিনটো হুঁচৰি গাই সেই তেনেকৈ আমি গাঁৱৰ প্ৰতিটো মানুহে প্ৰতিঘৰ মানুহে ধৰ্মৰ একত্ৰিত সেই ধৰ্মীয় উৎসৱ পালন কৰোঁ আৰু মাঘৰ বিহু সেই ঠিক তেনেদৰে মাঘৰ বিহু পালন কৰোঁ মাঘৰ বিহু আমি উৰুকা ৰাতি ভোজ ভাত খাওঁ আৰু পাছ ৰাতি হোৱা লগে লগে প্ৰথম কুকুৰা ডাক দিয়াৰ লগে লগে আমি ঘৰ বান্ধো গোহালি বান্ধো আকৌ ভঁৰাল বান্ধোঁ গছ গছনি বান্ধো বন্ধাৰ পাছত ৰাতিপুৱা ৰাতিপুৱা হোৱাৰ লগে লগে মেজি জ্বলাওঁ মেজিত মাহ কৰাই খোৱা খোওৱা হয় মাহ কৰাই ছটিয়াওঁ মাহ কৰাই খোৱাৰ পাছত তামোল পান দি সেৱা সৎকাৰ কৰি তাতে পিঠা পনা খোৱা হয় তাৰ পাছত দিনটো সেই তেনেকৈ আজৰি হওঁ আকৌ কাতি বিহু আহিলে কাতি বিহুত আমি তুলসীৰ তলত চাকি দিওঁ পথাৰত চাকি দিবলৈ যাওঁ তুলসীৰ তলত চাকি বন্তি দি শৰাই আগবঢ়াই ওচৰ চুবুৰীয়া সৰু ল'ৰা ছোৱালীয়ে তুলসী পূজা খাওঁ ইঘৰ সিঘৰ কৰি প্ৰতি ঘৰতে তুলসী পূজা খোৱা হয় তাৰ পাছত আহিল সেই কাতি বিহুৰ আমি তেনেকৈ উদযাপন কৰোঁ সেয়ে আমাৰ ধৰ্মীয় উৎসৱ হিচাপে আমি সেই তিনিটা বিহু পালন কৰোঁ